ন লাখ পঞ্চাহ হেজাৰ দুশ ত্ৰিছ আঠ লাখ বিছ হেজাৰ পাঁচশ চল্লিছ তিনি লাখ দুই হেজাৰ এশ বাইছ ছয় লাখ পাঁচ হেজাৰ পাঁচশ তেইছ সাত লাখ পাঁচ হেজাৰ দুশ তেত্ৰিছ ছয় লাখ পাঁচ হেজাৰ সাতশ সত্তৰ